অঁ এইয়া এনেই বহি আছোঁ খালোঁ তই অঁ অঁ কিহৰ অনলাইন কৰিছে অঁ মই নাই পোৱা গ'ম নাই পোৱা অঁ

অঁ এতিয়া আজিয়ে যাম আৰু এনেই আছোঁ

এই পলি

অঁ অঁ

অঁ ভালেই হ'ব তাইৰ লগত যাবলৈও ভাল হ'ব অঁ এতিয়া হেৰি নহয় ডকুমেণ্টছবিলাক লৈ যাব লাগিব নহয় চাগে

অঁ পইচাও চাগে দিবা এটা আনিব লাগিব পঞ্চাছ টকামান ল'ব চাগে

অঁ মই ছটামান বজাত যাম ঘৰৰপৰা ওলাই অঁ অঁ মই তাইক বাৰু এতিয়া তাইলৈ ফোন কৰিমেই অঁ অঁ অঁ হ'ব ৰাখ